আমাৰ অঞ্চলত ক'বলে গ'লে ভাল বেংক হিচাপে অসম গ্ৰামীণ বিকাশ বেংক ষ্টেট বেংক অফ ইণ্ডিয়া বেংক অফ বৰোদা বেংক অফ ইণ্ডিয়া এলাহাবাদ বেংক ইণ্ডিয়ান বেংক আই ডি বি আই বেংক অন্যান্য বহু ধৰণৰ বেংক দেখিবলৈ পোৱা যায় যাৰ ভিতৰত এছ বি আই বেংকটো আছে চৰকাৰী সকলো ধৰণৰ কামৰ ক্ষেত্ৰত ষ্টেট বেংক ব্যৱহাৰ কৰা হয় আৰু কমাৰ্চিয়েল ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰায় এক্সিছ বেংক এইচ ডি এফ চি বেংক আদি ধৰণৰ বেংকসমূহ ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এইচ ডি এফ চি আৰ্গো পৰা ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত অধিক ভাল বেংক হিচাপে দেখা যায় ঋণ ঋণৰ কথা ক'বলৈ গ'লে ঋণ ল'বলৈ আপোনাৰ পঞ্জাৱ নেশ্যনেল বেংক আপোনাৰ বেংক অফ বৰোদা তাৰপৰা তাৰ পৰা আৰু ক'বলে গ'লে কি আছিলে বেংককিটা পাহৰি গৈছোঁ তোমাৰ এক্সিছ বেংক বেংক ঋণৰ ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত ঋণ ল'বৰ কাৰণে এইকেইটা বেংক যথেষ্ট নিৰাপদ বুলি ক'বলৈ গ'লে আপোনাৰ এছ বি আই সকলোতকে নিৰাপদ বেংক আৰু অসম গ্ৰামীণ বেংক বিশেষ নিৰাপদ কাৰণ যিহেতু এক্সিছ আৰু অসম গ্ৰামীণ বিকাশ বেংক আৰু ষ্টেট বেংক চৰকাৰী সকলো ধৰণৰ লেনদেনৰ কাৰণে ভাল বুলি দেখা পোৱা যায় চৰকাৰী যিকোনো কাম হওক ষ্টেট বেংক নতুবা গ্ৰামীণ বিকাশ বেংকতে কৰা হয় নতুবা আজিকালি নতুনকৈ চৰকাৰে পঞ্জাৱ নেশ্যনেল বেংকৰ লগত কৰি কাম কৰে পঞ্জাৱ নেশ্যনেল